অঁ শইকীয়া চাৰ হয়নে অঁ মই প্ৰিয়াংকু চেতিয়াই কৈছোঁ সেইদিনা যে মই দাঁত দেখাবলৈ গৈছিলোঁ অঁ অঁ এই সেদিনাখন দেখাই মেলি অহাৰ পিছত এই দাঁতৰ সিৰসিৰণিটো ভাল পালোঁ কিন্তু এতিয়া ঠাণ্ডা চাণ্ডা খালে দাঁত কেইতা অলপ বিষাই থাকে অঁ কৰিছোঁ কৰিছোঁ কমপ্লিট কৰা নহ'লে নহয় তিন দিন খালোঁ তাৰ পৰা অলপ ভাল পোৱা দেখি তাৰ পিছত খোৱা নহ'লে আৰু হয় অঁ

অঁ কাইলৈ কাইলৈ আপুনি কিমান টাইমত হা অঁ অঁ ঠিক আছে

অঁ অঁ ঠিক আছে হ'ব চাৰ